স্কুলত পাঠদানৰ উপৰিও আমি এনেই ভেকেশ্যনেল পাঠদান কৰিব পাৰোঁ ল'ৰা ছোৱালী ল'ৰা ছোৱালী সকলোৰে ক্ষেত্ৰতো ল'ৰাৰ ক্ষেত্ৰত এই হাঁহ কুকুৰা পালন কৰা প্লাম্বিং এইবিলাক কৰিব পাৰে ছোৱালীৰ ক্ষেত্ৰত চিলাই চিলাই কাম কৰিব পাৰে ছোৱালী ছোৱালীবিলাকেও পঢ়া শুনা শেষ হোৱাৰ পিছত চিলাই নিজৰ চিলাই ট্ৰেইনিং চেণ্টাৰ খুলি কিনে ডাঙৰ হোৱাত আত্মনিৰ্ভৰশীল হ'ব পাৰে নিজে স্বাৱলম্বী হ'ব পাৰিব ল'ৰা ল'ৰাবিলাকেও পঢ়া শুনা হোৱাৰ পাছত হাঁহ কুকুৰা পালন কৰি নিজৰ জীৱনটো আৰু চলাই নিব পাৰিব চাকৰিৰ ক্ষেত্ৰত কোনো কথা আহি নপৰে চাকৰি নহ'লেও নিজে স্বাৱলম্বী হৈ কিনে কাম কৰিব পাৰিব মই এই স্কুলত এই ভেকেশ্যনেল পাঠদানটো দিয়াতো উচিত বুলি ভাবোঁ কাৰণ কি এইটোৱেই আগলৈকে বহুত মানে হেৰি কৰিব আৰু জীৱনটো চলায় নিয়াৰ ক্ষেত্ৰত সা সুবিধা এইটো হেৰি হয় আৰু সেইকাৰণে এইটো উচিত বুলি ভাবোঁ মই